টেবল টকচ হয়নে দুপ্লেট চিকেন চাওমিন এক প্লেট চিকেন ম'ম' আৰু দুটা চিকেন ৰ'ল লাগিছিলে যদি আপোনালোকৰ তাতে হয় তেন্তে সাতগাঁও নাৰেংগী এক নম্বৰ তালতলালৈ চাৰে পাঁচটামানত পঠাই দিব পঠাই দিব